কওক

অঁ আপোনাক কেনেকুৱা গাখীৰ লাগিব দৈ এৱাঁ অঁ দৈ গাখীৰ কিমান লাগিব অঁ দহ লিটাৰমান ন দিব পৰা হ'ব বিশেষকৈ সেই এফালে গাখীৰৰ দামটো অলপ বাঢ়িছে আগতকৈ এতিয়াটো লিটাৰ ধৰক সত্তৰ টকামান হ'লগৈ গতিকে কম বেছ মানে হেৰি আকৌ কি কয় কলহৰ দামটো কিন্তু বেলেগে দিব লাগিব

ঠিক আছে আপোনাক এতিয়া কিমান গাখীৰ লাগিব কওক দহ লিটাৰ ন দহ লিটাৰ দিব এই আপোনাৰ কালিলৈ লাগিব নে নে কেতিয়াকে লাগিব কাইলৈ সকাম এই আপোনালোকে নিবহি নে নাই দিবগৈ লাগিব ঠিক আছে ঠিক আছে তেনেহ'লে আহিব কলহৰ দামটো কিন্তু বেলেগে লোৱা হ'ব দেই কথাষাৰ মনত ৰাখিব কলহত মানে একোটাহঁত আজিকালি দহ টকামান পৰে দহ লিটাৰৰ কাৰণে দুটা কলহ লাগিব আৰু পাঁচ পাঁচ লিটাৰকৈ

হ'ব